দাদা ইয়াত আৰু কিমান দেৰি হ'ব বাৰু ট্ৰেফিকত মোৰ জৰুৰী জেগালৈ যাবলৈ দেৰি হৈছিলে নহয় কিবা বেলেগ শ্ৱৰ্টকাট ৰাস্তা আছে যদি আপুনি সেইফালেদি লৈ যাব লাগিছিলে আপোনাক লাগিলে কিবা বেছি পইচা দি দিম আপুনি কিন্তু কিবা এটা কৰি মোক তাত সোনকালে যিমান পাৰে পোৱাই দিয়কগৈচোন অঁ মানে এতিয়া মোৰ তালৈ আপোনাৰ মোৰ এতিয়া বেলেগ সময়ো নাই বেলেগ কিবাত যাবলৈ আপোনাৰ ইয়াতে যাব লাগিব গতিকে আপুনি অকণমান চাই মেলি যাতে মোক সোনকালে তাৰ পোৱাই দিয়েগৈ আৰু এতিয়া কিমান দেৰি হ'ব আপুনি সেইটো নিজেই চাই মেলি লওক ভালদৰে আপোনাক কিবা এটা মই দি দিম আৰু আপুনি যিমান পাৰে মোক মুঠতে তাত সোনকালে পোৱাওকগৈ আপুনি